পানী গৰম কৰি খাব লাগে বা ঘৰতে ঘৰতে পানী গৰম কৰি খা খাব লাগে আৰু আগতে মানুহৰ ঘৰে ঘৰে কুঁৱা আছিল বা পুখুৰীৰ পানী খাইছিল পুখুৰী পানী আজিকালি নদ নদীৰ পানী খাইছিল আজিকালি ঘৰে ঘৰে দমকল ওলাইছে আৰু আগতে পুখুৰী পুখুৰী পানী আৰু নদীৰ পানী খোৱাৰ খাব পাৰিছিল কিন্তু আজিকালি নোৱাৰে কাৰণ নদী বা পুখুৰীত মানুহে জাৱৰ জোথৰ বা লেতেৰা বস্তু পেলায় আৰু পানীবোৰ বিশুদ্ধ হয় খাব খাব নোৱাৰা হয়

তাৰপিছত আজিকালি ঘৰতে মানুহে শিল বালি বা কয়লাৰে ঘৰতে ফিল্টাৰ বনায় পানীটো ফিল্টাৰ কৰে পানী ফিল্টাৰ কৰে আৰু আজিকালিতো দোকানে চোকানে কি দোকানত কিনিব পায় ফিল্টাৰ দোকানত ফিল্টাৰ কিনিব পাৰে আৰু পান